আমাৰ অঞ্চলৰ মঞ্জু নামৰ মহিলাগৰাকী বহুত কৰ্ম উদ্য়মী তেওঁ বহুত ব্য়ৱসায় কৰে যেনে কাপোৰৰ ব্য়ৱসায় কৰে লাড়ু পিঠা বনাই ঘৰে ঘৰে বিক্ৰী কৰে আৰু দোকান বিলাকতো দিয়ে